আমাৰ সাধাৰণতে মাতৃভাষাটো হৈছে অসমীয়া আৰু ভাৰতৰ চৰকাৰী ভাষা ইংৰাজী আৰু হিন্দী কিন্তু আমি সাধাৰণতে ঘৰৰ ফেমিলি বা ওচৰ চুবুৰীয়াৰ লগত কথা পাতিলে বিশেষকৈ আমি অসমীয়া ভাষাটোৱে ব্যৱহাৰ কৰোঁ